অঁ পাৰিব বিলাহী পটল লেচেৰামাহ কেৰেলা ভাতকেৰেলা তাৰপৰা আৰু সেনেকৈ আছে আৰু চবজি অলপ বিলাহী কেজি চল্লিছ টকা তাৰ পাছত লেচেৰামাহত চল্লিছ টকা আৰু ভাতকেৰেলা ষাঠি টকা তাৰপৰা তিতা কেৰেলা ষাঠি টকা অঁ হয় আঁ ক'ৰবাৰ পৰা আনিও বিক্ৰী কৰোঁ ঘৰতো খেতি কৰোঁ নাই সাৰ নিদিওঁ নাই সাৰ নিদিওঁ খেতি তাৰ পাছততো সেইবিলাক হেই কৰি আনি লৈ পেলাই গুটি আনি লৈ পেলাই পচাওঁ তাৰ পাছত সেই তেনেকৈ পানী দুনি দি লৈ পেলাই সেনেকৈ হেৰি কৰোঁ আৰু খেতি কৰোঁ কিন্তু সাৰ নিদিওঁ

অঁ কবি অঁ অঁ অঁ এইখিনিয়ে